অঁ হেল্ল' কোৱা মই আছোঁ ঘৰৰ ফালে আছোঁ অঁ অঁ অঁ অঁ বহুত মাছ তাত মা তোমাৰ বহুত মানুহ আহে মাৰিবলৈ বাহিৰৰ মানুহ আহে অঁ ভাল ডাঙৰ মাছ তোমাৰ অঁ নিউজ অঁ আহিব পাৰিবা কৰিবলৈ কেতিয়া আহিবা অঁ অঁ খাই যাব খাই যাব মই তুমি টাইমটো মোক দিবা অলপ এতিয়া নহয় মই তুমি মই টাইমটো তোমাক দিম ত ত মই মানুহখিনিৰ লগত কথা পাতি যাতে মানুহখিনিও মাছ মাৰিব সমূহীয়া মাছ মাৰিব পাৰে সেই তেনেকুৱাকৈ কামটো কৰিব লাগিব অঁ অঁ অঁ অঁ মাছটো তোমাৰ আমাৰ এই বিলখনত তোমাৰ মাছ ওলাবই মাছ মানে একদম তুমি নিশ্চিন্ত থাকা মানে তোমাৰ নিউজটো কৰিয়ে ভাল লাগিব তোমাৰ ধুনীয়া মানে বিলৰ অঁ মাছ তোমাৰ ধুনীয়া একদম তোমাৰ বৰালি পা আদি কৰি তোমাৰ চব মাছেই পাবা তুমি নাই নাই বিলৰ তোমাৰ বাহিৰৰ তোমাৰ হেৰি মাছ সোমাই অ' মানে কি আজিলৈকে কোনো কোনো খালিকৈ যোৱাই নাই মাছৰ আছে আছে আছে মাছ পূৰা ডাঙৰ ডাঙৰ মাছ আছে অঁ হয় হয় গাঁৱৰ মানুহ ধৰি থাকে ন মাছ ডাঙৰ মাছ পাই ডাঙৰ মাছ পাই মই ক'লোঁ নহয় বহুত প্ৰকাণ্ড মানে আৰু ভাল মাছ আৰু তোমাৰ

তুমি এটা কাম কৰিবা আগতীয়াকৈ আহি ল'বা এদিন আহি মেলি অ' চাই ল'বা তাৰপিছত গোটেই হেৰিটো হেৰি কৰি তুমি তাৰপিছত কেনেকৈ অ' নিউজটো কেনেকৈ কৰিব লাগিব কি কৰ চাই যাবা অ' অঁ অঁ অ' অঁ অঁ অঁ অঁ অঁ সেইদিনা মই তোমাক অঁ অঁ অঁ অঁ ঠিক আছে মই তোমাক হেৰি কৰিম তোমাক মই ফোন কৰিম হা অঁ অঁ অঁ অ' অকল হেৰি কি কয় অঁ মানে মাছ তোমাৰ মানে কোনো ধুনীয়া একদম ধুনীয়া ধুনীয়া মা বিলখনত নাম আছে এইখন এইখন বিলৰ নাম আছে অঁ অঁ হেৰি

অঁ তুমি হেৰি নহ'লে মোৰ মতে অহা সপ্তাহলৈ আহা অহা সপ্তাহলৈ মই অকণমান হেৰি চেৰি কৰি তুমি মানুহখিনিৰ লগত মানে কি মানুহ আমাৰ দুই চাৰিটামান মানুহ আছে সেইকেইটা লগত কথা পাতি আমি মানে এটা মই ভাবিছোঁ এটা গোটেই হেৰি কৰি মেলি হেৰি কৰি পেলাম বুলি অঁ অঁ অঁ তো ঠিক আছে দিয়া হ'ব